মই ভাবিছিলোঁ আমি অঁ হেৰি দেবাংগী গাৰ্ডেনত ফুৰিবলৈ যাওঁ বুলি ভাবিছিলোঁ মই ভাবিছিলোঁ অঁ পাৰি মই এইবাৰ মানে এসপ্তাহ পিছত চুটিত যাম ঘৰলৈ ঘৰলৈ যোৱাৰ পিছত মই ভাবিছোঁ আমি গোটেই বহু দিন ফুৰাও নাই আৰু গোটেইকেইজনী আমি দেখোন লগো হোৱা নাছিলোঁ অঁ ৰিজু বন্দনাহঁতক তুমি ক লগ ধৰি থবা গোটাই থবা গৈ মই ভাবিছিলোঁ হয় মই ভাবিছিলোঁ জুলাই আঠ তাৰিখে মানে আমি দেবাংগী গাৰ্ডেনলৈ যাওঁ গৈ তাত আমি এটা খানা খাওঁ গোটেইকেইজনী লগ হ'লোঁ অঁ দিব লাগিব আগতীয়াকৈ অঁ তুমি সিহঁতক ক'বা আৰু সিঁহতৰ সুবিধা অসুবিধাও চাব লাগিব আমি সিহঁতে যদিহে পাৰে আৰু মানে ফ্ৰী থাকে তেতিয়াহ'লে আমি সেইদিনাই আঠ তাৰিখটোৱে হওক তাৰ মানে মই বেছিদিন ছুটি নাপাওঁ পোন্ধৰ তাৰিখে আহিম এতিয়া এক তাৰিখৰ পৰা পোন্ধৰ তাৰিখৰ ভিতৰত হ'লে ভাল আঠ তাৰিখৰ দিনটো ৰবিবাৰো আছে যে মই সেইবাবে ভাবিছোঁ ৰবিবাৰ হ'লেতো চবৰে সুবিধা হ'ব চাগে অঁ তেত অঁ তেতিয়া আমি তাৰিখটো সলাই ল'ম হয় আ আবেলি সময়ত হ'লে ভাল হয় অঁ ঠাণ্ডা পৰিব পৰিৱেশটো ভাল হ'ব আৰু দেবাংগী দেবাংগী গাৰ্ডেনখনত যিহেতু আমাৰ পৰিৱেশটো বহুত ধুনীয়া গছ গছনি আছে আৰু অলপ মানে এইফালে যে অলপ চাইদৰ ফালে যে গছ কেইডালে ধুনীয়াকৈ অলপ খানা খোৱাৰ যে ঠাইখিনিও আছে তাত আকশতে সেইফালে নিজৰা এটাও দেখা পায় ওচৰৰ পৰা অঁ সেইবাবে তাত ভাল হ'ব এতিয়া মই ভাবিছোঁ তুমিয়ে তুমিয়েই লীডটো লোৱা অঁ তুমি সিহঁতৰ লগত আলোচনা কৰিবা যিহেতু মই যাওঁ যাওঁতে এইকেইদিন মইটো ব্যস্ত থাকিম আৰু ঘৰত যোৱাৰ লগে লগেতো অলপ সময় এনেই যায় ঘৰৰ মানুহৰ লগতেই যায় আৰু চাকৰিৰ পৰা যায় পেলাই যদি ঘৰত মানুহৰ লগত যদি অলপ কথা নাপাতোঁ বা সময় নিদিওঁ তেতিয়াও বেয়া লাগে সেইবাবে আমি যি মই কেইদিমান ব্যস্ত থাকিম তাৰ পিছতে আমি গোটেইকেইজনী ফুৰিবলৈ যাম অঁ এতিয়াতে কৈ থবা তেতিয়া আৰু সময় সময় যেতিয়া হয় আমি সকলোৰে সুবিধা মতে এটা অঁ হ'ব ঠিক আছে তেন্তে এতিয়া ৰাখিছোঁ অঁ ভাত পানী খালা এ মই খামে আৰু অঁ দিয়া ঠিক আছে দিয়া